হেল্ল' অঁ হয় বাইদেউ হয় কওকচোন অঁ হয় বাইদেউ অঁ পুলি তেনেকৈ বহুতে নিয়ে তেনেকৈ বাৰু মনত নাই কিন্তু নিছিলে বাৰু হয় কওকচোন অঁ অঁ কিবা মেইনটেনেঞ্চত সম্ভৱ কিবা প্ৰব্লেম হ'ব পাৰে তেনেহ'লে আপুনি বেছি ৰ'দত থৈছে নেকি পুলিকেইটা হয় হয় যদি আপুনি সেইখিনি যদি বেয়া হৈ গৈছে তেনেহ'লে আমি ৰিফাণ্ড কৰিম তেনেকুৱা একো কথা নাই কিন্তু তথাপিতো আপুনি মানে ফুলখিনি মেইনটেনেঞ্চ কেনেকৈ কৰিছে সেইটো জনা হ'লে ভাল আছিলে হয় হয় হয় বেছি ৰ'দত পানী দিলেও আচলতে তেনেকৈ পুলি মৰি যায় সম্ভৱ তেনেহ'লে কিবা মেইনটেনেঞ্চত কিবা এটা প্ৰব্লেম হ'ল সেইবাবেহে পুলিখিনি মৰি গৈছে আপোনাক ৰিফাণ্ড কৰি দিম আপোনাক সেইটো পুলিয়ে লাগিবনে নে বেলেগ কিবা পুলি লাগিব হয় হয় আপুনি আহিব আহি পিনে আমাৰ নাৰ্চাৰীৰ পৰা আপুনি লৈ যাব নাই হয় হয় পাব নিশ্চয় পাব ঠিক আছে ঠিক আছে আপুনি আহিব আমি ভালদৰে আপোনাক বুজাই দিম ঠিক আছে থেংক ইউ